অঁ হয় কোনে ক'লে আপুনি অঁ অঁ ঠিকে হয় হয় কওক দছ দছ বাৰ হাজাৰ হয় হয় এতিয়া আপুনি দহ বাৰ হাজাৰ টকাৰ ভিতৰত পাবলৈ হ'লে অলপ দিন ৰ'ব লাগিব জানেনে এতিয়া এইকেইদিন অলপ মানে তাৰ বি ওঠৰৰ পৰা পঁচিছমান জোখৰ তেনেকুৱা ধৰণৰ চাব পাৰে আপুনি আমি মানে এতিয়া কিছুমান হেৰি ডি গুৱাহাটীৰ পৰা কাঠ অনা হয় কাঠৰো হয় আৰু আপোনাৰ এই আৰু এইবিলাক ষ্টীল ফাৰ্নিচাৰো আমাৰ ৰখা যায় কেনেকুৱা পই আমি ইয়াতে আপোনাৰ পাব আটাইখিনি পাব আপুনি চোফা পাব চোফা পাব গডৰেজ পাব এই মানে ষ্টীলৰ গডৰেজ হ'লে আৰু যদি কাঠৰ যদি ফাৰ্নিচাৰ বিচাৰে সেইখিনিও আপুনি যে যেনেধৰণৰ আইটেম আপুনি বিচাৰে আৰু আটাইখিনিয়ে পাব আপুনি আহিবচোন অঁ সেইটো আপোনাৰ ডানলভ চাই এই হেৰিটো পাব চোফা যিটো এই ফাৰ্নিচাৰতে আছে আমাৰ দুজন কৰ্মী আছে হয় হয় সেইবিলাক আপুনি হেৰিয় পৰা পাব প্ৰায় পঞ্চল্লিছৰ পৰা আশীলৈকে পাব হাজাৰ ভিতৰত মানে অঁ তেনেকুৱা পাব অঁ হয় হয় হয় হয় আপুনি নিশ্চয় আহিব চাই যাব ভালদৰে আপুনি আহি আমাৰ ইয়াতে চাই যাব পচন্দ অনুসৰি আপুনি কাঠৰ ওপৰতে কথা হ'ব হয় নহ্ কেনেকুৱা কাঠৰ যদি অৰ্ডাৰ কৰে আপুনি কাঠৰ কেনেকুৱা কাঠৰ প্ৰয়োজন হয় সেইখিনিৰ ওপৰতে আপুনি চাই মেলি আমি হেৰি কৰি দিম ইয়াতে দাম দৰ পাতি